অঁ হেমা অঁ অঁ ভাল ভাল ঘৰতে অঁ অঁ পাইছোঁ বাৰু অঁ

তাকে যাম বুলি ভাবিছোঁ বাৰু তুমি যাবা নে কি যাবা নেকি অঁ অঁ অঁ

ভাল লাগিব আকৌ কাইলৈ কেইটা বজাত যাবা কাইলৈ ঠিক আছে বাৰু

আৰু পইছা পইছাও লৈ যাব কৈছিলে নেকি বাৰু এশ এশমান অঁ অঁ ঠিক আছে মই অলপ অলপ জনা জানো বাৰু নাপাহৰোঁ নাপাহৰোঁ অঁ ঠিক আছে বাৰু ঠিক আছে অঁ

ভাল কথা হয় হয় বাইক লৈ যাম অঁ অঁ হয় নেকি হ'ব মই এইপিনৰপৰা ওলাই যাম একেলগে যাম বাৰু ঠিক আছে বাৰু হ'ব দিয়া